মই সাধাৰণতে স্কুল কলেজ আদিবোৰত থকা পুথিভঁৰালসমূহে ভ্ৰমণ কৰিছোঁ স্কুল কলেজৰ পুথিভঁৰালসমূহত আমাৰ নিজৰ পাঠ্যক্ৰমৰ সম্পৰ্কত বিভিন্ন ধৰণৰ কিতাপৰ লগতে আদি বিভিন্ন ধৰণৰ গ্ৰন্থ যেনে উপন্যাস কাব্যগ্ৰন্থ সাধুকথা আদি বিভিন্ন ধৰণৰ গ্ৰন্থও পোৱা যায় মই তেনেধৰণৰ গ্ৰন্থও পুথিভঁৰালত পঢ়োঁ মই বিশেষকৈ উপন্যাস পঢ়ি বেছি ভাল পাওঁ মোৰ ঘৰত ব্যক্তিগতভাৱে মোৰ কোনো পুথিভঁৰাল নাই যদিও মই কিছুমান গ্ৰন্থ উপন্যাস বা কিতাপ বিভিন্ন ধৰণৰ সাধুকথা বা জীৱনীমূলক গ্ৰন্থ আদিবোৰ মই ঘৰতে মোৰ থৈছোঁ মোৰ সপোনৰ পুথিভঁৰাল বুলি বিশেষকৈ ক'বলৈ গ'লে মই নিজৰ ঘৰতে এটা খুলিব বিচাৰোঁ যিটোত মই বিভিন্ন ধৰণৰ গ্ৰন্থ মই ভাল পোৱা লগতে আন মানুহে ভাল পোৱা আদিবোৰ গ্ৰন্থও মই ঘৰতে আনি সজাব বিচাৰোঁ থ'ব বিচাৰোঁ যিবোৰ সকলো মানুহে বিনা মূল্যই সেইবোৰ পঢ়িব পাৰে যাতে বিশেষকৈ উপন্যাসবোৰ পঢ়ি মোৰ বেছি ভাল লাগে সেয়েহে মোৰ উপন্যাসৰ প্ৰতি এটা আকৰ্ষণ আছে সেয়েহে মই তেনেকুৱা গ্ৰন্থৰ ওপৰত বেছি গুৰুত্ব দিব বিচাৰোঁ ইয়াৰ লগতে কিছুমান গ্ৰন্থ যিবোৰ কলেজৰ শিক্ষাৰ্থীয়ে যিবোৰ সমৰ সামৰ্থ নহয় সেইবোৰ কিনিবৰ বাবে তেনেকুৱা ধৰণৰ কিতাপো মই থ'ব বিচাৰোঁ যাতে সিহঁতে সেইবোৰ বস্তু সহজতে উপলব্ধ হয় কিতাপবোৰ ধন্যবাদ